সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আৰু ইয়াত বিভিন্ন ধৰণৰ ভিটামিন থাকে যেনে ধৰণৰ এতিয়া আমাৰ সৰু মানিমুনি সৰু মানিমুনি যিটো পথাৰত আমাৰ পোৱা যায় সেই সৰু মানিমুনিটো আমাৰ পেটৰ কাৰণে বহুত উপকাৰিতা যেনে আমাৰ পেটৰ গেছ খোৱা বা আৰু এনেকুৱা ধৰণৰ শৌচ টান হোৱা পৰা ধৰি সেই সৰু মানিমুনিবিধ ভাল আৰু তেনেধৰণে ভেদাইলতা শুকলতি দীঘলতি এইবোৰ এনেধৰণে পেটৰ কাৰণে হওক বা আৰু এইবোৰ কটা চিঙা আদি কৰা পৰা ধৰি বহুত ভাল আৰু এইবোৰত বহুত ভাল ভিটামিন থাকে আৰু তেনেধৰণে খুতুৰা মানিমুনি আৰু দোনবন এনেকুৱা ধৰণৰ সেউজীয়া শাক খালে চুলি সৰা পৰা ধৰি চকুৰ বিভিন্ন ৰোগ আদিৰ পৰা এনেকৈ কৰি বহুত ক্ষেত্ৰত এইটোৱে কাম দিয়ে আৰু তেনেধৰণে আছে এইবোৰ ৰঙালাও আগ বা আৰু আছিলে

ৰঙালাও আগ আৰু

ভেদাইলতা তাহাঁতে এইবিলাক খাই থাকিলে বহুত পেটৰ কাৰণে ভাল হয়